অঁ মোক এটা টেবলেটৰ প্ৰয়োজন আছিলে গতিকে টেবলেটটো এই আগৰ টেবলেটটো তাকে এই টেবলেটটোৰ দাম বেছি পাইছোঁ মই গতিকে চাওঁ আৰু বেলেগ মডেল দেখুৱাকচোন অঁ এইটো মডেলৰো দামটো বেছি দেখোন আগতে লোৱা যিটো মডেল এই মডেলতকৈ এতিয়া এইটোৰ দামটো যথেষ্ট বেছি হৈছে